ৰাতিপুৱা ৰুটি খাওঁ ৰুটি খাই ভাল পাওঁ চাহ আৰু ৰুটি খাই ভাল পাওঁ চব্জি চব্জিৰ লগত চব্জি থাকে আৰু তাৰ পাছত দুপৰীয়া আকৌ কামলৈ যোৱাৰ আগত আগে আগে ভাত খাওঁ ভাত টিফিন আকৌ টিফিন টিফিনলৈ যাওঁ কামলৈ যাওঁ টিফিন লৈ যাওঁ এনেকে চব্জি দালি এনেকে লৈ যোৱা হয় চব্জি আৰু দালি এনেকে লৈ যোৱা হয় তাত আকৌ মোৰ লগৰজন আহে লগৰ জনেও তেনেকে লৈ গৈ আহে চব্জি দালি বহুত ধৰণৰ চব্জি কিবাকিবি লৈ বহুতখিনি হৈ যায় আৰু তেনেকে খাই কৰি ভাল পাওঁ তাৰপিছত আকৌ কেতিয়াবা কেতিয়াবা পইতা গৰম দিনত আকৌ খাই ভাল লাগে পইতা ভাতৰ লগত আলু পিটিকা কৰি সেনেকে খাই ভাল লাগে